হেল্ল' ৱাটাৰ চাপ্লাই মালিক হয়নে অঁ এই এসপ্তাহ দিন যে পানীটো কিয় দিয়া নাই ইমান দিগদাৰ হৈছে পানী নৈ পানীও খাবলৈ ঘোলা পুখুৰী পানী নাই এতিয়া খৰালি মহীয়া পানীটো দিব লাগে আকৌ মাহে মাহে পইচাটো তুলি থাকে পানীটো পালে ভাল হয় আকৌ

অঁ তাত দিব লাগিব নি

কাইলে কাইলে কিমান সময়ত পোৱাকে যাম গাঁও বুঢ়া প্ৰমাণ পত্ৰ লৈ যাব লাগিব নেকি সেয়া আমাৰ মানুহখিনিৰ লগত আপুনি আলোচনা কৰি ল'ব নেকি

অঁ হয় হয় আহে বাৰু

অঁ

হয় হয় হয় হয় হয় হয় আপুনি এতিয়া কিমান সময়ত থাকিব কাইলে ঘৰত হয় হয়

হয় হয় অঁ হ'ব বাৰু মই তেনেকে লৈ যাম হ'ব ঠিক আছে দিয়ক